হয় অঁ মই এনেই অলপ ঘৰৰ কাম কৰি আছোঁ আচ্ছা অঁ অঁ পাৰিম পাৰিম দৈয়ো আছে এৱা গাখীৰো আছে যি লাগে পাব

ঠিক আছে অঁ অঁ দৈত দামটো তোমাৰ পৰিব এক লিটাৰত পৰিব পঞ্চাছ টকা আকৌ এৱা গাখীৰত চল্লিছ টকা

ঠিক আছে বাৰু নিবৰ সময়ত দিব যাব লাগিবনে না নিব আহিব পাৰিম পাৰিম নাই নাই পাৰিম পাৰিম ঠিক আছে বাৰু মই সময়তো ৰাতিপুৱা দছটামান বজাত দি থৈ আহিমগৈ অঁ দহটাত ঠিক আছে অঁ বাচন আনি থ'লেই হ'ল মই খালি তাতে দি থৈ এই মাটিৰ মাটিৰ এই টেকেলি নিচিনা হ'লে ভাল হ'ব আৰু অঁ পুৰি ল'লে মানে দৈটো ধুনীয়া আৰু মানে ভাল হ'ব অঁ অঁ অঁ অলপ গৰম কৰি থ'লে মানে দৈটো ধুনীয়া হয় আৰু ভাল হয় সেইটো গৰম নকৰাকে মানে ইমান হেৰি নহয় আৰু টেঙা হয় দৈটো এতিয়া গৰম কৰি থ'লে ভাল হয় মানে মাখাটো ধুনীয়া হয় আৰু ঠিক আছে বাৰু ঠিক আছে ঠিক আছে নাই নাই নাই খালি মোক তাৰিখটো আগদিনাখন ক'লে হ'ল মই দি থৈ আহিম ৰাতিপুৱা দহটা বজাত ঠিক আছে বাৰু ঠিক আছে অঁ অঁ আছে আছে সিহঁতে আছে আছে আছে অঁ অঁ অঁ ঠিক আছে বাৰু বাৰু ধন্যবাদ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ যাম যাম অঁ ওলালে হ'ল অঁ হ'ব বাৰু ঠিক আছে এতিয়া অঁ এতিয়া ৰাখিছোঁ বাৰু